হেল্ল' এই মোৰ দোকানত অলপ চাহ লাগিছিলে চাহপাত চাহপাত

এই দিব পাৰিবা অঁ এই লাগিছিলে আকৌ লাগিছিলে আৰু চাহপাত অলপ এতিয়া ভালটোৱে লাগে চাহপাত অঁ অঁ অঁ অঁ এতিয়া অঁ

অঁ অলপ দাম দৰ দামটো অলপ কম কৰি কেনে অলপ লাগিছিলে আৰু চাহপাত অলপ অঁ অঁ এনেকৈ এক কে জি আধা কে জিও এপোৱা সেনেকুৱা পেকেট পেকেট অলপমান লাগিছিলে দোকানত বিক্ৰী কৰিবলৈ অঁ ভালটো দিলে ভাল হয় অঁ অঁ এনেকৈ অঁ তুমি যিমানখিনি লোৱা দামটো তাৰ এতিয়া দুটকামান হ'লেও মই বেছি পাব লাগিব এতিয়া এতিয়া তোমাৰ এতিয়া তোমাৰ ওচৰত এতিয়া কেনেকৈ কেনেকুৱা পেকেটোবোৰ আছে আকৌ অঁ মোৰো সেনেকে এক কে জি দুই কে জিলৈকে নহ'লেও এক কে জি এপোৱা আধা কে জি প্ৰায় সেইবোৰেই দোকানত বিক্ৰী হয় আৰু অঁ অঁ বেছি অঁ আহি যাব লাগিব নহ'লে তুমি দি থৈ যাবাহি অঁ লৈ আনিলে মানে মই বাকী লৈ ল'ব পাৰিম আৰু হ'ব অঁ এতিয়া এই যিকোনো বস্তু এতিয়া কম দামী দামী আৰু সেনেকুৱা বস্তুবিলাক কিছুমান চাই চাই পিনিও কাষ্টমাৰলৈ কিনেতো অঁ সেনেকুৱাই লাগে পেকেটবোৰ হ'ব এতিয়া চাহপাতখিনি এতিয়া মানুহে আজিকালি ভাল চাহপাতেই বিচাৰেতো বেয়া চাহপাত নিবিচাৰে ভেজাল চাহপাত অঁ হয় হয় সকামে চকামে ভাল চাহপাত বিচাৰে আৰু কিছুমান মানুহে চাহপাতখিনি কেনেকুৱা কি এইবোৰ চাই লয় তেতিয়াহে হয় হয় হয় হ'ব অঁ হয় হয় হয় সেইটো কাৰণে মই ভালেই বিচাৰোঁ এতিয়া বেয়া চাহপাত দিলে কাষ্টমাৰ বেয়া হৈ যাব অঁ সেইটো কাৰণে মই ভালটোৱেই বিচাৰোঁ হ'ব হ'ব সিমানখিনি দিলেও হ'ব প্ৰথমতে চেলিংটো চাই ল'ম কিমান হয় কি অঁ বেছি চেলিং হ'লে মানে তেতিয়া বেছিকৈ ল'ম কমটো চেলিং হ'লে মানে তেতিয়া কমতো দিব পাৰিম হয় হয় হ'ব হয়